হেল্ল' তেজপুৰ মেডিকেল কলেজ নেকি বাৰু অঁ মই মানে এজন পেচেন্টেই এই তেজপুৰৰেই অঁ মোৰ মানে অলপ ডক্তৰক দেখুৱাব লগা আছিলে অলপ প্ৰব্লেম এটা আছিলে অঁ পেটৰ মানে চাৰ্জাৰী চাৰ্জাৰীৰ ডক্তৰ এজনক দেখুৱাব লাগে এতিয়া মই জানিব বিচাৰিছোঁ তেজপুৰ মেডিকেল কলেজতটো চাৰ্জাৰীৰ ডক্তৰ ভাল আছে নে নাই বা কেতিয়া চাই অঁ আছে ন মানে মই পেটৰ প্ৰব্লেম দেখুৱাব লাগিলে কোন দিন কোন দিনা পাম ডক্তৰ মানডে ৱেডনেচডে ন কেই কেই বজাৰ পৰা বহে বাৰু নাই মোৰ অপাৰেচনৰ আগতেতো ডক্তৰক দেখুৱাই ল'ব লাগিব তাৰ পিছত টেষ্ট চেষ্ট বুক কৰিব লাগিব আগতে বুক কৰি আচ্ছা আৰু অঁ আচ্ছা আচ্ছা অঁ অঁ অঁ অঁ অঁ আৰু এইবোৰতো টেষ্ট চেষ্ট কৰিব লাগিব টেষ্ট চেষ্ট কৰাৰ ব্যৱস্থা মেডিকেলতে আছে

কমত হয় ন

তথাপিও কিমান মানত এনেই এই পৰীক্ষাবোৰ ধৰক জেনেৰেল যিখিনি পৰীক্ষা কৰিব দিয়ে পেটৰ কাৰণে কিমান টকা মানৰ তিনি হাজাৰ ন অঁ জানো পইচা পাতি লৈ যাব লাগিবতো

ঠিকে আছে আচ্ছা হ'ব মই তেতিয়া হ'লে বুক কৰিম আপোনাৰ এই ফোন নম্বৰটো দিব মই সেই নাম্বাৰত বুক কৰি দিম ঠিক আছে হ'ব